হেল্ল' হেল্ল' কওকচোন কি গছ লাগে কি গছৰ লাগে অ' লওক কি কি লাগে আপুনি ফুল আছে নাৰ্জি আছে তগৰ আছে গোলাপ আছে গোলাপৰ তিনিটামান কালাৰ আছে আপুনি বাছি বাছি লওক কি কি লাগে আছে

হ'ব আপুনি অ' সেইটো আপুনি অলপ সাৰ দিব লাগিব কেঁচু কেঁচু সাৰ দিব লাগিব গোবৰ দিব লাগিব পানী দিব লাগিব কি ক'লে অ' শুকান গোবৰ দিব লাগিব ডিস্কাউণ্ট দিব নোৱাৰি এইটো ডিস্কাউণ্ট দিব নোৱাৰি এইটো মই কিনিছোৱে অ' ঠিক আছে আপুনি কিমানটা ল'ব

কিবা এটা মিলাই দিম আৰু অ' ঠিক আছে টু পাৰ্চেণ্ট কমাই দিম আপোনাক মই তাতকৈ বেছি দিব নোৱাৰোঁ টু পাৰ্চেণ্টতকৈ বেছিকৈ দিব নোৱাৰোঁ টু পাৰ্চেণ্টকৈ মই কিনিছোঁৱে ইমান দামত কিনিছোঁৱে মই মই তাতকৈ সেইটো মোৰ কিনা দাম মই আপোনাক লগালগ আপুনি নিকিনিলে নিকিনিব পাৰে কিন্তু মই মোৰ লছ কৰি দিব নোৱাৰোঁ নহয় অ' হ'ব দিয়ক তে আপুনি বেলেগত চাই লওক